এনেকুৱা কিছুমান কঠিন ৰেচিপি যেনে কেক কেক বনাবলৈ অ'ভেন অ'ভেন বেকিং পাউদাৰ ক্ৰিম আদি লগা হয় আৰু অ'ভেন কিনিবলৈ বহুত পইচাৰ প্ৰয়োজন হয় ইমান পইচা মোৰ হাতত নাথাকে আৰু তাৰ মই কিনিবলৈ নোৱাৰোঁ তাৰবাবে আৰু মনাব আৰু বনাব বহুত কঠিন হয় আৰু মাছ ভাজিব মোৰ বহুত মন যায় কিন্তু মই মাছ ভাজিব নোৱাৰোঁ মাছ ভাজিলে যেনেকৈ তেল চিটিকি আহে তাৰ কাৰণে মোৰ বহুত ভয় লাগে সেইকাৰণে মই মাছ ভাজিবলৈ সেইকাৰণে মই মাছ ভাজিব নোৱাৰোঁ আৰু ৰসমলাই ৰসমলাই বনাব বহুত সময় লাগে আৰু বস্তুৰ প্ৰয়োজন হয় ইমান ইমান বস্তু কিনিবলৈ মোৰ হাতত মোৰ হাতত ইমানবোৰ পইচা নাথাকে আৰু ফাষ্টফুড ফাষ্টফুড খাই মই বহুত ভাল পাওঁ তাৰ কাৰণে মোৰ বনাব বহুত মন যায় আৰু মই বনাব নোৱাৰোঁ আমাৰ আমাৰ ঘৰৰ ওচৰত তেনেকুৱা মাংস কিনিবলৈ দোকান নাই তাৰ কাৰণে মই বনাব বহুত মানে নোৱাৰোঁ আৰু মাংস কিনিবলৈ বহুত পইচাৰো প্ৰয়োজন হয় তেনেকুৱাকৈ মোৰ হাতত পইচাও নাথাকে তাৰ কাৰণে মই কিনিব নোৱাৰোঁ তেনেকৈ ভাত বনাওঁ ভাত বনাওঁ ভাত বনালে কিছুমান বস্তু লগা হয় মাংস মাংস আদি লগা হয় তাৰ কাৰণে মাংসবিলাক আমাৰ ওচৰত কিনিবলৈ বহুত টান হয় মানে দোকান তেনেকৈ নাই অঁ দূৰলৈ যাব লাগে তাৰ কাৰণে কিনিব নোৱাৰোঁ সেনেকৈ বহুত অসুবিধা হয়